ভাৰতৰ প্ৰাচীন মধ্যযুগৰ ভাৰতৰ বহুত ৰজা আছিল এতিয়া ইমান কোৱাটো সম্ভৱ নহয় তথাপি আমি অসমৰ ভগদত্ত ৰজাৰ কথা চুকাফা আহোম ৰজা চুকাফা আহোম ৰজা জয়ধ্বজ সিংহ সেইবিলাকৰ কথা আমি স্কুলত পঢ়িছিলোঁ অসম বুৰঞ্জীত শুনিছিলোঁ সেই ৰজাসকলৰ কাহিনী সেনাপতি লাচিত বৰফুকনৰ দেশৰ আমাক মন প্ৰাণ বিচলিত কৰি উঠে তেওঁলোকৰ বীৰত্ব তেওঁলোকৰ আহোম ৰজাৰ বীৰত্ব এইবিলাক কথাই আমাৰ বহুত হেৰি কৰে আমাক মন মন্ত্ৰমুগ্ধ কৰে তেওঁলোকৰ কাহিনীবিলাকে আৰু ভাৰতীয় ইতিহাসৰ স্বাধীনতা আমাৰ সংগ্ৰাম যিটো হৈছিল ওঠৰশ ঊনচল্লিশ চনৰ পৰা ঊনৈছশ সাতচল্লিশ চনলৈ ভাৰত স্বাধীন হোৱালৈ সেই স্বাধীনতা সংগ্ৰামখনে আমাক মুগ্ধ কৰে